অঁ তুমি ক'ত পি জি ল'ম বুলি ভাবিছা ওচৰতে হয় তাতে পইচাটো কিমান এটা ৰূমত বহুত কেইজন থাকেনে নে চিংগল চিংগল মিলাই পেলাই দুই তিনিজনৰে পাঁচ হাজাৰনে নে এজনৰে পাঁচ হাজাৰ কৰি হয় আৰু ওচৰে পাজৰে আৰু কৰ'বাত বিচাৰিলে পামনে হয় নেকি তুমি কি কটন ইউনিভাৰ্চিটিত নে গুৱাহাটী ইউনিভাৰ্চিটিত এডমিচন লৈছা

মই কটনত লৈছোঁ ৰ'বা তেতিয়াহ'লে মোৰোতো তাতে দূৰতে হ'ব তাকেইতো সেইকাৰণে ভাবিছোঁ ওচৰতে লৈ লওঁ নেকি এটা

ঠিক আছে চাই ল'ম দিয়া তেতিয়াহ'লে অঁ অঁ